অঁ হেৰি নহয় তুমি কেক বন বনাই আছা নেকি বাৰু অঁ এই মোৰ মানে হেৰি কি বুলি কয় বেটাৰ বাৰ্থডে কাৰণে কেক এটা লাগিছিলে টু পাউণ্ডৰ এটা হেৰি তাৰিখে আকৌ ছয় তাৰিখে অঁ অঁ ধুনীয়াকে সৰু ল'ৰাই জেনাৰেলি যি ভাল পায় আৰু তেনেকুৱা ভেনিলা কেক এটা অঁ চকলেট এটা বনাই দিবা নহ'লে অঁ চকলেট কেক এটা বনাই দিবা ল'ৰা চকলেটে ভাল নায় ন টু ষ্টেপ কৰি দিবা খালি অঁ অঁ দুটা ষ্টেপ কৰি দিবা পাউণ্ডত হ'ব নাই দুটা ষ্টেপ

ডেকৰেশ্যন দি দিব পাৰিবা নহয় অঁ ল'ৰাবিলাকে ভাল পাব অঁ হ'ব ছয় তাৰিখলৈ দিন আছে নহয় জানুৱাৰী ছয় তাৰিখত

নহ'লে কাৰ চাৰ এখন ডেক'ৰেট কৰি দিলে হৈ গ'ল অঁ সৰু ল'ৰাই ভাল পোৱা অঁ ভাল নালাগে হেই এখন হেৰি দিয়ে যেজিকালি লিখি দিয়া আছে যে লিখি নিদিয়ে যে তেনেকে কৰি অঁ তোমালকে জানো আৰু কেনেকে বনোৱা অঁ খালী টু ষ্টেপ কৰি দিবা মুঠতে সেইটোয়ে মই কৈছোঁ আৰু অঁ

তাকে অঁ মই ঠিক আছে বাৰু

অঁ দিয়ক ৰাখিছো